অ কওকচোন অ হয় হয় অ অ মানে প্ৰথমতে আপুনি তামোলবোৰ আনিব বুঢ়া তামোলবোৰ আৰু সেইবোৰ আনি পিনি এনেই বস্তাত ভৰাব ভৰাই পিনি মানে এনেই পাছফালে যোনবোৰ মানে অলপ বেছিকৈ সেমেকি থকা নিচিনা জেগা থাকে ন' সেনেকুৱা জেগাবোৰত মানে হেৰি সেই বস্তাটো মানে অলপ দিন মানে গাঁত খান্দি পিনি পুতি থৈ দিব তাৰপিছত সেনেকৈয়ে অলপ দিন বেছি অলপ পানী থকা জেগা হ'লে ভাল হয় তেতিয়া মানে তামোলখিনি অকণমান হেৰি পচ পুলিটো মানে হেৰি হেৰিটো আগটো ওলায় আৰু তাৰপিছত সেনেকেই অলপ দিন থোৱাৰ পিছত সেই পুলিটো ওলোৱাৰ পিছত আপুনি সেইখিনি বাহিৰৰ আপুনি য'ত মানে লগাম বুলি ভাবিছে ন' সেনেকুৱা জেগাত অ ৰুই দিব হয় সেনেকৈয়ে পাৰিব মানে আপুনি কিবা প্ৰব্লেম হ'লে মোক সুধি চাব মই কৈ দিম বাৰু

অ অ ঠিক আছে হ'ব পাৰিব আপুনি কৰিব মই আপোনাক তেতিয়া কৈ দিম বাৰু ঠিক আছে